তুলনী বিয়া বৰ বিয়া ইত্যাদি তাৰ ভিতৰতো বিহু হৈছে আমাৰ জাতীয় উৎসৱ বিহুক তিনিটা ভাগত ভাগ কৰে যেনে বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু আৰু মাঘৰ বিহু বা ভোগালী বিহু ৰঙালী বিহু আচলতে চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু বুলি কোৱা হয় ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু বুলি উদযাপন কৰা হয় যিদিনা সেইদিনা গৰুক মাহ হালধি দি গা ধুৱাই নতুন পঘাৰে বান্ধে নদীত নি গা ধুৱাই লাউ বেঙেনা কেৰেলা ইত্যাদি গাত মাৰি পেনি পেলাই লাও খা বেঙেনা খা ইত্যাদি কৰা হয় তাতে কাতি বিহুটো হৈছে কঙালী বিহু য'ত নেকি সেই সময়ছোৱাততো আমাৰ ভঁৰালত ধান নাথাকে তাক সেইকাৰণে কঙালী বিহু বুলি কোৱা হয় কঙালী বিহু দিনাখনি আমি তুলসী পুলি ৰুওঁ তুলসী পুলিৰ টাবটো ফুলেৰে সজাওঁ সজোৱাৰ পিছত গধূলি পৰত ধুপ ধূনা জ্বলাই সৰু সৰু ল'ৰা ছোৱালীৰ সৈতে তুলসী বিহু পতা হয় সেই সৰু সৰু ল'ৰা ছোৱালীখিনিক বুট মগু নাৰিকল তেনেকে দিয়া হয় আৰু মাঘৰ বিহুটোক ভোগালী বিহু বুলি কোৱা হয় কাৰণ এই বিহুত মানুহে ভোগ কৰে অৰ্থাৎ মাঘৰ বিহুৰ সময়ত মাঘ মাহৰ সময়ত প্ৰতি মানুহৰ ঘৰতে ভঁৰাল চহকী হৈ উঠে সকলো শস্যৰে ভঁৰাল চহকী হৈ থাকে যোনে যি খায় সকলোবোৰতো তাত পোৱা যায় গতিকে মাঘৰ বিহুক সেইকাৰণে ভোগালী বিহু বুলি কোৱা হয় মাঘৰ বিহুৰ আগদিনা অৰ্থাৎ উৰুকাৰ দিনাখনি আবেলি পৰলে মেজি সজোৱা হয় যাতে পাছদিনাখন ৰাতিপুৱা সকলোৱে গা পা ধুই মেজিটো জ্বলাব পাৰি সেই মেজি জ্বলোৱাটোক বিষ্ণুক দাহ কৰা হয় বুলি কোৱা হয় আগদিনাখন ভেলাঘৰ সাজে ভেলাঘৰত খেৰ মেজি জ্বলোৱা হয় খেৰৰ মেজি জ্বলাই ভেলাঘৰত ভোজ খায় গাঁৱৰ সকলো মানুহে লগ লাগি আৰু পাছদিনাখন সেই মেজি জ্বলাই মেজিৰ তলত জুইকুৰাৰ তলতে মানুহে সকলোৱে মিলি পিনি চাহ জলপান ইত্যাদিসমূহ খায় আৰু আৰু এটা ৰীতি নীতি হৈছে তুলনী বিয়া তুলনী বিয়া হৈছে এজনী ছোৱালী যেতিয়া পুষ্পিতা হয় তাৰপিছত কৰা ৰীতি নীতি তুলনী বিয়াত পানী তুলিবলৈ যায় চাৰিদিনৰ দিনাখনো পানী তোলা হয় পানী তুলি ছোৱালীজনীক গা পা ধুওৱা হয় গা পা ধুৱাই তাক তাইক সজোৱা হয় আৰু বিয়াৰ দিনাখনো তাইক তেনেকে গা পা ধুই গা পা ধুৱাই মাহ হালধিৰে গা ধুৱায় গা ধুৱাই সজাই কইনা ৰূপত সজায় সজাই লৈকেনে সমাজৰ মাজত তাইক উলিয়াই দিয়া হয় আৰু বৰ বিয়াতো এজনী ছোৱালীক আন এখন ঘৰলে দিয়া প্ৰথা হৈছে বৰবিয়া আৰু বৰসবাহ হৈছে নামঘৰত প্ৰতিবছৰে জেঠ মাহত পতা এটা সবাহ যিটোক বৰসবাহ বুলি কোৱা হয় সেইটো সবাহ গোটেই গাওঁখনৰ গাওঁখনৰ ভালৰ কাৰণে কৰা হয় এই সবাহত গোঁসাইক নিমন্ত্রণ দিয়া হয় ৰাতিপুৱা সকলোৱে গা পা ধুই চাকি জ্বলাইহি বৰসবাহৰ দিনাখন নামঘৰত চাকি জ্বলোৱাৰ পিছত গায়ন বায়ন লৈ সকলোৱে পানী তুলিবলৈ যায় পানী তুলি আহি আৰু থৈ নামঘৰত থয় থোৱাৰ পিছত তেওঁ গোঁসাইক নিমন্ত্রণ যে কৰে সেই গোঁসাইক আদৰণি জনায় আদৰণি জনোৱাৰ পিছত গোঁসাই সেৱা লয় চবে গোঁসাই সেৱা ব্যক্তিগতভাৱেও ল'ব পৰা যায় যদিহে ব্যক্তিগতভাৱে সেৱা লওঁতে দা দক্ষিণা দি ভৱিষ্যতৰ কামনা শুদ্ধি কৰি সেৱা কৰা হয় তাৰপিছতে নামঘৰৰ মাজত পাঠকসকলে গীতাপাঠ কৰে গীতাপাঠ কৰোৱাৰ পিছত তে গান গায় সকলোৱে নাম গায় আচলতে নাম গায় তাৰপিছত জা জলপান মগু বুট সেইবোৰ দিয়া হয় তাৰপিছত ৰাতিলে বৰসবাহৰ ভাওনা পতা হয় ইত্যাদি